অ হেল্ল' অ হেল্ল' কওকচোন অ মই এই চব্জি বেপাৰী বিলাহীৰ দাম এতিয়া যে আগতে কম আছিলে পাই আগতে চল্লিছ টকামান আছিলে এতিয়া প্ৰায় আশী টকামান হৈছে পাই আপোনাক লাগিছিলে নেকি অ কিমান লাগিছিলে বাৰু অ হ'ব বাৰু কিবা এটা মিলাই মেলি দিম আৰু আগতে খালি চল্লিছ টকামান আছিলে এতিয়া আশী টকামান হৈছে বাৰু ৰঙালাউ পাৰ কেজি আগতে এটা ৰঙালাউত খুব বেছি ত্ৰিছ টকা মান আছিলে আজিকালি কেজি চল্লিছ টকামান হৈছে জিকা কেজি অ আগতে কেজি খুব কম আছিলে দেই ত্ৰিছ টকা চল্লিছ টকা এতিয়া প্ৰায় ডেৰশ টকামান হৈছে নতুনকৈ ওলাইছে যে অ বে বেছি হৈছেনি নহয় সবে ৰাইজে তেনেকৈয়ে বিকিছে আৰু

ডাংবডী ডাংবডী আগতে ত্ৰিছ টকামান আছিলে পাই এতিয়া প্ৰায় আশী টকামান হৈছে দাম বহুত বাঢ়ি গৈছে ভেন্দী ভেন্দী এতিয়া নব্বৈ টকা অ অ অ হয় নেকি হ'ব দিয়ক ঠিক আছে হ'ব দিয়ক